আমি নদীত মাছ ধৰাৰ বহুতো প্ৰক্ৰিয়া আছে আমি নদীত মাছ ধৰোঁ পলহ মাৰোঁ জাকৈ মাৰোঁ আঠুৱা চুচঁৰাওঁ তাৰ পিছত নদীৰ চাইডে চাইডে এনেকৈ মেটেকা থাকে মেটেকাবিলাকত আমি চালনী মাৰি মেটেকা চালোঁ তাৰ পিছত আকৌ খেপিয়াওঁ খেপিয়াই মাছ ধৰোঁ আৰু কাতি মাহত আমি ৰাতি মাছ ধৰিবলৈ যাওঁ নদীত নদী কিনাৰে কিনাৰে গছৰ সৰু সৰু গছৰ জোপোহাবিলাক থাকে সেই জোপোহাবিলাকত আমি মাছ খেপিয়াই মাছ ধৰোঁ তাৰ পিছত আকৌ এইবিলাক ঢেঁকী জাল পাতোঁ নদীত ঢেঁকী জাল পাতি দৰিকণা মাছ এইবোৰ চেলকণা মাছ এইবিলাক কিবা কিবি মাছবিলাক আমি ধৰোঁ আৰু হেৰি তাৰ পিছত খেৱালি মাৰোঁ গৰৈ লাঙি মাৰোঁ খেৱা জাল পাতোঁ নদীত জাল পাতি তেনেকৈ আমি মাছ ধৰোঁ আৰু বৰশী বাওঁ বৰশী বৰশী কেইবাবিধৰো আছে ডাঙৰ বৰশী সৰু বৰশী ডাঙৰ বৰশীবিলাক আমি বৰালি মাছ শ'ল মাছ এইবিলাক ধৰোঁ আৰু ডাঙৰ ডাঙৰ চালনী আছে চালনী লৈ মাৰোঁ তাৰ পিছত আৰু বৰ চালনী আছে বৰ চালনীয়ে মাৰোঁ আৰু অকলে নোৱাৰিলেও আমি কেইবাটাও মানুহ লগ লাগি লওঁ লগ লাগি লৈ আমি ডাঙৰ ডাঙৰ চালনী মাৰোঁ আৰু জকাই চুচঁৰাওঁ তাত নদীত বহুতো শেলাই থাকে সেই শেলাইবিলাকত দীঘল দীঘল শেলাই থাকে শেলাইবিলাকত আমি জকাইখন চুচঁৰাই লৈ যাওঁ তাত আমি মিছা মাছ ধৰোঁ আৰু দৰিকণা মাছ ধৰোঁ আঠুৱা চুচঁৰালেও আমি বহুতো মিছা মাছ দৰিকণা মাছ ডাঙৰ ডাঙৰ মাছ পাওঁ আৰু আৰু বজাৰৰ আমাৰ ওচৰত বজাৰ কেইবাখনো আছে মঙলবাৰ বজাৰ আছে বুটিকু বজাৰ আছে বুধবৰীয়া বজাৰ আছে আৰু তাৰ ভিতৰত মানে আটাইতকৈ ডাঙৰ বজাৰখন হ'ল বুটিকু বজাৰ বুটিকু বজাৰত আমি ডাঙৰ ডাঙৰ মাছ বিক্ৰী কৰি পইচা পাওঁ সেই পইচাৰে আমি ঘৰ চলোঁ এনেকৈ আমি মাছ নদীত মাছ ধৰি এনে এনেকৈ ধৰোঁ আৰু মাছ আমি নদীত